আমি পালন কৰা আমাৰ সাংস্কৃতিক উৎসৱৰ ভিতৰত আমাৰ মূল উৎসৱটোৱেই হৈছে বিহু আৰু আমাৰ বিহু হৈছে তিনিটা বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু মাঘ বিহুত আমি সকলোৱে ৰং ধেমালি কৰোঁ আৰু মাঘ বিহু আচলতে দুদিন থাক মূলতে দুদিন বুলি ভবা হয় আৰু গৰু বিহু আৰু মানুহৰ বিহু গৰু বিহুৰ দিনাখনতো গৰু গা ধোৱা হয় আৰু মানুহৰ বিহুৰ দিনাখন মানুহে পিঠা পনা জা জলপান এইবিলাক খায় বা পুৰে পিঠা পুৰে আৰু ডাঙৰক সেৱা সন্মান কৰে সৰুকো তেনেকৈ উপহাৰ দিয়া হয় ডাঙৰকো সেৱা কৰি উপহাৰ যঁচা হয় এইটোৱে আচলতে আমাৰ বহাগ বিহু আৰু বহাগ বিহু সাতদিনলৈকে হুঁচৰি মৰা হয় বিহু মৰা হয় গতিকে আমি তাত নাচ গান কৰিব পাৰোঁ আৰু আজিকালিতো বহাগ বিহু বুলি কোৱাৰ লগে লগে আৰু বিহু মঞ্চবিলাক আছেই বিহু মঞ্চবিলাকত আৰ্টিষ্ট মতা হয় গায়ক গায়িকা অহা হয় বিভিন্ন ধৰণৰ অনুষ্ঠান পতা হয় খুব এটা ভাল লগা অনুষ্ঠান মোৰ মনোৰঞ্জনধৰ্মী অনুষ্ঠান হয় বিহু মঞ্চবিলাকত আৰু বহাগ বিহুৰ উপৰিও মাঘ বিহু আছে বা ভোগালী বিহু আছে এই ভোগালী বিহুবিলাক আচলতে ভোগ কৰা হয় বুলি কোৱা হয় ভোগালী বিহু বিলাকত যিহেতু গোটেই খেতিপথাৰ ধানেৰে উপচি পৰে ভঁৰাল উপচি থাকে গতিকে এই ভঁৰালৰ এই ধানেৰে আচলতে ভোগ কৰা হয় মানুহে সকলোৱে মিলি ভোঁজ ভাত খায় পথাৰত ভেলা ঘৰ সাজে আৰু পিছদিনাখন মেজি জ্বলায় আৰু ঠাণ্ডাটো আচলতে কমি কমোৱা হয় বুলি কোৱা হয় আৰু মেজি জুয়ে ঠাণ্ডা কমায় যিখিনি অপায় অমংগল অসূয়া এই সকলোখিনি যাতে যাহ যায় তাৰ কাৰণে মানুহে উপাসনা কৰে মেজিৰ জুইত পূজা কৰে আৰু এই মাঘ বিহুৰ উপৰিও আমাৰ আছে এটা বিহু আছে কাতি বিহু কিন্তু কাতি বিহুতেই পথাৰত চাকি দিয়া হয় বন্তি জ্বলোৱা হয় চাকি বন্তি আৰু তুলসীৰ তলতো চাকি জ্বলোৱা হয় কাতি বিহুত মানুহৰ আচলতে কঙালী বুলি কোৱা হয় আন এটা নাম হৈছে কাতি বিহু কঙালী এই কাৰণে কঙালী বুলি কোৱা হয় কাৰণ সেইখিনি সময়ত ইমান খেতি বাতি কৰা নহয় ব মাঘ বিহু বা ভোগালী বিহু যেনে ধৰণে খেতি বাতি কৰা হয় এই কাতি বিহুত সেই খেতি বাতি কৰা নহয় গতিকে সেইকাৰণে কঙালী বুলি কোৱা হয় যদিও বৰ্তমান সময়ত কাতি বিহুকো মানুহে বিভিন্ন ধৰণে ডাঙৰকৈ অনুষ্ঠান পাতি আয়োজন কৰে ফূৰ্তি ফাৰ্তা কৰে বা কাতি বিহুতো আজিকালি পিঠা চিঠা পুৰি বিহু হিচাপে পালন কৰি অহা হয় গতিকে আমাৰ এই মূলতঃ বিহু তিনিটাই আৰু তিনিটা বিহুতেই ৰং ৰহইচ কৰি মানুহে অ আনন্দেৰে সময় কটায় এনেধৰণে আমি বিহুকেইটা পাতোঁ তাৰোপৰিও আমাৰ বিভিন্ন ধৰণৰ সংস্কৃতিক অনুষ্ঠান আছে সাংস্কৃতি বা সংস্কৃতিৰ লগত যিখিনি জড়িত অনুষ্ঠান সেই অনুষ্ঠানবিলাকো আমি পালন কৰোঁ যেনেকৈ শুদ্ধিকৰণ কেঁচুৱা জন্ম হোৱাৰ পাছত শুদ্ধিকৰণ কৰা হয় তাৰোপৰিও আমাৰ বিভিন্ন অনুষ্ঠান আছে মৃতকৰ পূজাও কৰা হয় মৃতকৰ পূজা যিসকল আমাৰ পূৰ্বপুৰুষ এই জগতৰ পৰা হেৰাই গৈছে মৃত্যু হৈছে তেওঁলোকৰ নামত পূজা কৰা হয় তেওঁলোকক সন্তুষ্ট কৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ নামত পূজা দিয়া হয় বিভিন্ন ধৰণৰ প্ৰসাদ বা বিভিন্ন খাদ্যসম্ভাৰ আগবঢ়োৱা হয় গতিকে এনে ধৰণে মৃতকৰ পূজাও কৰা হয় আৰু বিভিন্ন ধৰণৰ সং সাংস্কৃতিক অনুষ্ঠান আমাৰ মাজত আমাৰ অসমীয়া সমাজত আছে সংস্কৃতিৰ লগত জড়িত এইবিলাকো পালন কৰি অহা হয় বিবাহৰ কথাও ক'ব পাৰি বিয়া অনুষ্ঠান এইবোৰ সংস্কৃতিৰ এটা অংগ হয় গতিকে বিবাহৰ বিভিন্ন ধৰণৰ কাম কাজ বা বিভিন্ন ধৰণৰ নীতি নিয়ম আছে বিয়া নামৰ পৰা আৰম্ভ কৰি তোল তোলনি বিয়া বা ডাঙৰ বৰবিয়া এইবিলাকতো নোৱায় তোলনি ধোৱা বুলি কোৱা হয় এনেধৰণে বিভিন্ন ধৰণৰ অনুষ্ঠান সাংস্কৃতিক অনুষ্ উৎসৱ অনুষ্ঠান আছে আৰু আমি এইবোৰ পালন কৰোঁ